মুকলিকৈ মলত্যাগ কৰাটো মোৰ গাঁৱত সাধাৰণ কথা নহয় বৰ্তমান সময়ত প্ৰত্য়েকৰে ঘৰত একোটাকৈ শৌচালয়ৰ ব্যৱস্থা দেখিবলৈ পোৱা গৈছে মুকলিকৈ মলত্যাগ কৰিলে বিভিন্ন ধৰণৰ অসুবিধা হ'ব পাৰে মুকলিকৈ মলত্যাগ কৰিলে ইয়াৰ পৰা উৎপন্ন হোৱা বীজাণুয়ে আমাৰ দেহত বিভিন্ন ধৰণৰ ৰোগ বিয়পাব পাৰে যেনে ডায়েৰীয়া জ্বৰ ইত্যাদি ইয়াৰ উপৰিও মুকলিকৈ মলত্যাগ কৰাৰ ফলত পৰিৱেশ প্ৰদূষিত হয় আৰু লগতে ম'হৰ উৎপাদন বাঢ়ে যিয়ে মেলেৰীয়া আদি ধৰণৰ ৰোগ বিয়পায় কিন্তু ভাল কথা এয়ে যে বৰ্তমান সময়ত এনে ৰোগসমূহ নিৰাময় কৰিবৰ বাবে মানুহ সজাগ হৈছে আৰু প্ৰত্যেকৰে ঘৰত শৌচালয় আদিৰ দৰে বিভিন্ন ধৰণৰ ব্যৱস্থা দেখিবলৈ পোৱা যায়